অই শুনচোন তোমাৰ কলগেট শেষ হ'ল বুলি কৈছিলে ফ্লিপকাৰ্টত অৰ্ডাৰ দি এটা মই লৈছিলো সেইটো মাজি বৰ ভাল লাগিল দাঁত দুৰ্গন্ধ দাঁতৰ বিষ সকলোবোৰ ভাল হোৱা যেন লাগে তুমি পাৰিলে ফ্লিপকাৰ্টতে অৰ্ডাৰ কৰি লৈ ল'বা কম দামতো পায় তাৰ পেকেটটোও অলপ ডাঙৰ বিশ টকা ডিছকাউণ্টত

তাৰপিছত তোমাৰ ৰুমৰ কাষৰ লগৰ কেইটাই ল'ব বিচাৰিলে তুমি দি দিব পাৰিবা হ'ব এতিয়া ৰাখিলোঁ